হেল্ল' অঁ ডিব্ৰুগড় ট্ৰেভেল এজেঞ্চি হয়নে অঁ যাভেদ ট্ৰেভেল এজেঞ্চি ঠিক আছে আপোনাৰ ওচৰত হেৰি আকৌ ডাঙৰ গাড়ী হ'ব নেকি বাৰু ডাঙৰ গাড়ী এখন বুক কৰি থ'ম বুলি ভাবিছো অহা এই মাহৰে আৰু হেৰি হ'ব অহা পোন্ধৰ তাৰিখে ফুৰিবলৈ যোৱা কথা আছে অঁ সেইটো কাৰণে আপোনাৰ তাৰপৰা এখন গাড়ী বিচাৰিছিলো বিশ পঁচিছজন মানুহ যাব পৰাকৈ এখন ডাঙৰ গাড়ীয়ে লাগে হয় হয় সেইটো কাৰণে যদি হয় জনাব এখন ভাল গাড়ী এখন উলিয়াই দিব অহা পোন্ধৰ তাৰিখে আমি

আমি যাম নাজিৰালৈ নাজিৰা অঁ সেই নাজিৰালৈ যাবৰ কাৰণেই পো পোন্ধৰ বিছ প পঁচিছজন হ'ব পঁচিছজন মানুহৰ কাৰণে এখন ডাঙৰ গাড়ী ঠিক আছে হ'ব বাৰু